অঁ দাদা অঁ আ আপোনাৰ দোকানত হেৰি চাউল বিকে নহ্ অঁ কি কি চাউল আছে বাৰু বৰ্তমান মোৰ হেৰি ৰঞ্জিতটো আছেনে বাৰু অঁ ৰঞ্জিতটো লাগিছিল মানে হেৰি চাৰি কুইণ্টেলমান অঁ দিব পাৰিবনি অঁ প্ৰাইচটো কেনেকৈ ৰাখিছিল হে হে মোৰ ঘৰ বৰদুমছা অঁ অঁ চাৰি কুইণ্টেলমান দিব পাৰিব কেইকেইদিনতে চাৰি কুইন্টেলমান দিব পাৰিব এইকেইদিনতে দুই তিনিদিনৰ ভিতৰতে মানে অঁ অঁ প্ৰাইচটো কেনেকৈ ৰাখিছে বাৰু পাৰ কেজিত অঁ থৈ যাব পাৰিবনি অঁ আপুনি তেতিয়াহ'লে বৰদুমছা থানাখন দেখিছে নহয় অঁ বৰদুমছা থানা অঁ সন্মুখতে অঁ হয় তাৰে সন্মুখতে থকা দোকানখনত থৈ আহিলে হ'বই অঁ অঁ অঁ অঁ কিবা এডভাঞ্চ দিব লাগিবনি অঁ ঠিক আছে বাৰু আপুনি সেইদিনা ৰাতিপুৱা মানে এনেই ফোন কৰি দিব তেতিয়া মই তাতে কৈ দিম দোকানীটোক ৰাখিবলৈ অঁ অঁ অঁ অঁ অঁ চাৰি কুইণ্টেলমান দিব দেই চাৰি কুইণ্টেল অঁ অঁ অঁ পঠাই থৈ যাব ঠিক আছে বাৰু অঁ অঁ